আমাৰ অঞ্চলত বহুত প্ৰজাতি মাছ পোৱা যায় যেনে শ'ল শাল মাগুৰ শিঙি আৰু আমাৰ ওচৰত খাল বিল পুখুৰী নলা নৰ্দমা বহুত বেছি যিহেতুকে আমি মাছ মনৰ পচন্দত বহুত তেনেকুৱা মাছ আমি ধৰিব পাৰোঁ আৰু এতিয়া বসন্ত কালত এতিয়াতো পানীৰ ছিজন ৰাতিও মাছ ওলায় আমি এনেকে দা লৈ তৰ্চ এটা লওঁ লৈ তেনেকে মাছ কাটিবলৈ যাওঁ ধেৰ মাছ কিনা আৰু তেনেকে ৰখি ৰখি থাকে তেনেকুৱা মাছ আমি কাটো আৰু দিনত হ'লে ডাঙৰ বৰষুণ দিলে তেনেকে আমি আকৌ তেনেকে যাওঁ মাছ ধৰোগৈ উজানৰ মাছ ধৰোগৈ ডাঙৰ ডাঙৰ কাৱৈ মাছ কেতিয়াবা গৰৈ মাছো ওলায় কেতিয়াবা আন মাছো কেতিয়াবা ওলায় আৰু শিঙি ছিঙি এনেকুৱা কেতিয়াবা সেইবোৰ মাছ ধৰোঁগৈ কাটোঁগৈ বৰষুণ দি থাকিলে মইতো ৰখিবই নোৱাৰোঁ মাছৰ উজান উঠিছে বুলি গম পাওঁ আৰু চিধা যাওঁৱে আৰু আৰু দাখন লৈ তাৰপিছতে আকৌ এনেকে ৰাতি কাটো কাটিও তেতিয়া এনেকুৱা কাৱৈ গৰৈ কুচিয়া ডাঙৰ ডাঙৰ কুচিয়া ওলায় শ'ল ওলায় তেনেকে কাটো তাৰপিছত তেনেকে কাটি আনো আৰু তাপা দিনত যিবোৰ মাছ আমি ধৰোঁ সেইবিলাক মাছ এতিয়াতো যেনেকে হ'লেও মাছৰ দাম বেছি নহয় জানো তেনেকুৱা মাছ বহুত বিকো বিকিয়েই দিওঁ প্ৰায়ে বিকি দিওঁ যেতিয়া বৰষুণ দিয়ে মাছৰ উজান উঠে তেতিয়াতো আৰু কিমান মাছ ওলায় পথাৰত দছ কেজি সাত কেজি পাঁচ কেজি কেতিয়াবা তিনি কেজি তেনেকে আনো তেনেকে আনি কাৱৈ মাছবিলাক বিকি দিওঁ তাৰপিছত এতিয়া চেঙা মাছটো আৰু চবতকৈ মাছৰ ভিতৰত ক'বলৈ গ'লে চেঙা মাছে বহুত দামী মাছ চেঙা মাছৰ দামটো কেজিয়ে তোমাৰ হ'ব কি জানি এঘাৰ বাৰশ মান সেনেকুৱা মাছো আমাৰ এনেকুৱা নলা নদমাবিলাক আছে নহ এনেকুৱা নলা নদমাতেই চেঙা মাছটো খুব বহুত বেছি থাকে তেনেকুৱা মাছ আমি নলা নদমাবোৰ সিঁচিলে মানে তেতিয়া পাওঁ বহুত বেছি পাওঁ লগতে শিঙি মাগুৰ তেনেকুৱাবিলাক পাওঁ কাৰণ কেলে সেইবিলাক মাছে নলা নদমাতে বেছি থাকে অলপ দ নিচিনা হেৰিয়ত গেলা পচাবিলাকত তেনেকুৱাত ধৰোঁ সেনেকুৱা মাছ ধৰি আমি বিক্ৰী কৰোঁ খাওঁ তেনেকুৱা কৰোঁ তাৰপিছতে আকৌ বৰশীটো তেনেকে ধৰোঁ তেনেকুৱা মাছ আৰু বেছি দামটো মাছৰ এতিয়া ক'বলৈ গ'লে চেঙা মাছ শ'ল শাল শিঙি এই মাছখিনিয়ে বহুত বেছি মানে দামী মাছ আৰু ক'বলৈ গ'লে মাছৰ ভিতৰত ডাঙৰ বাহিৰৰ পৰা অহা মাছৰ কথা মই কোৱা নাই আমাৰ এই লোকেল মাছবিলাকৰ কথা কৈছোঁ সেইবোৰ মাছৰ ভিতৰত সেইখিনি মাছেই বহুত দামী মাছ আৰু সেইবিলাক মাছ বেমাৰী চেমাৰীবিলাকেও খাব পাৰে চবেই খাব পাৰে বেমাৰী বুলি নহয় ভালেও খাব পাৰে বেমাৰীয়েও খাব পাৰে একো অপকাৰ নহয় সেই মাছটো খালে মানে সেইকিটা মাছ তেনেকুৱা আৰু তাৰপিছতে ফাঁচিজাল পাতোঁ ফাঁচিজালতো তেনেকুৱা বহুত কাৱৈ মাছ লাগে পুঠি মাছ লাগে তেনেকুৱা মাছবোৰ লাগে সেইবোৰ মাছো তেনেকে ধৰি আনো সেইবোৰ বিকিবলে নহয় বাৰু সেইবোৰ ঘৰতে খাবলেহে হয় এ সেইটো কাৰণে মই আৰু বৰষুণ দিলে ৰখি নেথাকোঁ এইফালে জাকৈ চুচুৰাবলৈ গুচি যাওঁ জাকৈ চুচৰাই সৰু সৰু দনিকণা মিছা ভেচেলী এনেকুৱা কলিৰজা এনেকুৱা মাছ কিছুমান পাওঁ জাকৈ চুচৰাইও আনো আৰু মানে ধুনীয়াকে হয়গে আৰু সেইখিনি বাৰু বিকিবলে নহয়গে আও সেইখিনি ঘৰতে খাবলৈ হয় যিবোৰ বিকো আৰু সেইবোৰ চেঙা শিঙি মাগুৰ তেনেকুৱা নলা নদমাবিলাকত এইবোৰ সিঁচি মেলি তেনেকে সেইবিলাক বিকো আৰু মাছ ধৰাৰ লগে লগে ওচৰৰ মানুহ থাকে নহয় আহে আৰু মোক এপোৱা দিয়া মোক এক কেজি দিয়া তেনেকুৱা কোৱা মানুহ থাকে নহয় সেনেকে তাতে য'তে ধৰোঁ ত'তে বিকিয়ে হৈ যায় আৰু কাৰণ কেলে আমাৰ ইয়াত বহুত আছে তেনেকুৱা নলা নদমা পুখুৰী প্ৰায় মাছ মানে থাকিয়ে যায় আৰু আমি তেনেকে পুখুৰী যেতিয়া পানী হয় পানী ভৰ দিনত পানী হয় পানী হোৱা পিছত মাছটো চবতে হৈ যায় হৈ যোৱাৰ পিছত আৰু জেং চেং কিছুমান দি থৈ দিওঁ তাতে তেনেকুৱা মাছবোৰ ৰখি যায় আৰু ৰখি যোৱাৰ পিছত আৰু যেতিয়া একদম খৰালি দিনকেইটা আহে সেই দিনকেইটাত আৰু আমি ধৰোঁগৈ ধৰিলে তাতে একদম ধুনীয়া ধুনীয়া শ'ল শাল শিঙি চেঙা এনেকুৱা মাছ কিছুমান সোমাই থাকে সেইবোৰকে ধৰোঁ ধৰি মেলি আৰু এইবোৰ বিকি দিওঁ আৰু ঘৰতনো কিমান খাম তেনেকুৱা কৰোঁ তাৰাপা আকৌ এনেকুৱা খৰালি দিনত পানীবোৰ যেতিয়া চব মানে চাৰিওফালে শুকাই যায় তেতিয়া হেপিয়াই হেপিয়াই ধৰোঁ হেপিয়াই হেপিয়াই এনেকুৱা তোৰা চোৰা এনেকুৱাবিলাক পাওঁ তোৰাবিলাক বাৰু এইবিলাক নদী যাওঁ নদী তেনেকে বোকাখিনি ওপৰলৈ দলিয়াই দিওঁ দলিয়াই দিয়াৰ লগতে একদম বোকাতে লাগি আহে ডাঙৰ ডাঙৰ তোৰা বামি সেইবিলাক ওপৰলৈ দলিয়াই দিওঁ সেইবোৰ দলিয়াই দিলে বহুত মাছ পাওঁ আমি সেইবিলাক মাছো তেনেকে বিকি দিওঁ তোৰা মাছৰো দাম বেছি আজিকালি তোৰা মাছৰ বহুত দাম সেইবিলাক মাছ বিকো বিকি তাতো কিবা এটা পাওঁ দুই এটা এটকা এনেকে উলিয়াই আৰু পাই থাকোঁ আৰু তেনেকেই মাছ চাছ মাজে সময়ে বিকি মেলি তেনেকুৱা কৰোঁ তাৰাপা এতিয়াতো আৰু পানী দিন এতিয়া চাৰিওফালে পানী ধৰা যিমান বেছি মাছো সিমান বেছি তেনেকে চুকে কোণে তেনেকেও খাল বিলবিলাকৰ মাজত সোমাই সোমাই থাকি যায় সেইবোৰ আকৌ কণী পাৰি আকৌ ধেৰ মাছ হৈ যায় নহয় তেনেকুৱা আধা পুখুৰী মাছ থাকিলে এক পুখুৰী মান মাছেই হৈ যায় তেনেকাবা